নমস্কাৰ ভণ্টি মোৰ জীৱনটো বহুত দুখৰ মই সৰুৰ পৰাই দুখ খাই খাইয়ে মানে এই কৰিলোঁ আজি এইখিনি বয়স পালোঁ মই কিতাপ নপঢ়াৰ মানে নাই কিতাপ বহী নাই স্কুলৰ ফীজ দিবা নৰোঁ মানৰ মানে বাজাৰ কৰোঁ নহ'লে মই বাজাৰ কৰি নিদিলে মোক তাৰে দহ টাকা বা ত্ৰিশ টকা দিয়ে তেথেন মানে পৰীক্ষাৰ ফীজ কম আছিল ত্ৰিশ টকা বা বত্ৰিছ টকা এনে ধৰণৰ আছিল সেইখিনি পইচা মই এনেকে মানুহৰ গিৰি আমাৰ ঘৰৰে ঘূৰি তাহাৰ মানে ল'ৰাটোৱে যে চাকৰি কৰছিল ঘৰত নাথকে একলাই মাকে লৈ থাকে তাহাৰ বাজাৰ কৰোঁ কৰি আনি যি দেওঁ মোক মাহৰ পইচাটো দেই তাৰপাছত বহী কিনবা পইচা দিয়ে তেহেন দিস্তা বহী আছিল এক দিস্তাত চৌব্বিছটা পাত থাকে সেই দিস্তা পাতত বত্ৰিছ টকা না তেত্ৰিছ টকা কিবা দাম আছিল সেই তাৰমানে মোক দিয়ে আৰু পইচাখিনি সেই পইচাই দি বহী আনো বহী চিলাই কৰোঁ তেতিয়া আমাৰ এই কি আজিকালি বহুত উন্নত হৈছে স্কুলৰ পৰাও দেই কিতাপ বহী আমিতো ভাবোঁ কিতাপকেইখন দিলে বহী নাছিলেই সেই সময়ত আমি ক'ৰ বস্তাত বহি কিতাপ পঢ়োঁ গেছ আছিল তাকো তেল নহ'লেও কিতাপ পঢ়াৰ এই সেই বেলা থাকোতে পঢ়বা লাগে নহ'লি গেছটো নুমাই গ'লে আমি কেনেকৈ কিতাপ পঢ়িম এখান হৈছে টেবুল আৰু এটা লেম্প তাতে তাহুন তাৰমানে বাইদেউ আৰু দাদাই পঢ়ে আমাৰ ভাই ভনী চাৰিটা সৰুটো আৰু মই আমি এনেকে বস্তা পাৰি আমাৰ এখেন তাৰমানে সেইখন আছিল টেবুল আছে দে আৰু চিয়াৰ আছে দে আমি বহুত অভাৱত সেনেকে পঢ়িছোঁ সেই কাৰণে আজিকালি চ'লিক কওঁ বোলে তুহুন ইমান সুবিধা দিছে চৰকাৰৰ পৰা লাইট দিছে কিমান বহী কিতাপ এনেকে কিমান সুবিধা দিছে তুহুন অলপমান পঢ় ভালকে পঢ় আমি কিমান দুখত পঢ়ছিলোঁ কিতাপ নাপাওঁ বহী নপাওঁ আমাৰ কলম এই এই কলম নাই চিঞাহী ভৰোৱা কলম সেই চিঞাহী আমি ল'ব লাগবো চিঞাহী ভৰাই লওঁ লৈ লেখো আক ইমান সুবিধা দিছে লাইট দিছে লাইটৰ পোহৰত পঢ় তিনি ঘণ্টা চাৰি ঘণ্টা যি পঢ়া ভালকে পঢ় ইয়াৰ পঢ়াৰ ওপৰত কিমান গুৰুত্ব দিছে চ'লি বিলাক মই সেনকে কওঁ মোৰ এটাই আপী তাইক মই বাৰে বাৰে সেয়ে কওঁ অলপ ভালকে পঢ়চোন আমি বহুত অভাৱত আমি পঢ়িবা নৰলো স্বভাৱ নষ্ট কৰা হেন হৈছি আজি আমি মেট্ৰিক ফেইল আণ্ডাৰমেট্ৰিক মই মেট্ৰিক পঢ়িবা গৈছিল যদি টিউচন থাকলাক হয় যদি অলপমানো পঢ়াৰ সুবিধা পালো হয় বাবাই আৰু কিমান সেই কৰিব বাবায়ো হাজিৰা কৰা মানুহ হাজিৰা কৰি কিমাননো পাব আৰু ময়ো বিয়া হৈছোঁ হাজিৰা কৰাই তাৰে ভিতৰত মই কিবাকিবি কৰি তাৰপিনে আপীটোক কৈছোঁ যে তই অভাৱত নাথকিবি তই পঢ় মানে ভাল হ' ভাল হৈ তই আমাক চাব লাগব' কাই চাইব আৰু মোৰতো আৰু ল'ৰা নাই ছোৱালীয়েই সেই কাৰণে তাইক ভালকে বুজাই বুজাই কৈ থাকোঁ যে তই চাবা লাগব' তই পঢ়াই দি বহুত আজিকালি ছোৱালী বহুত আগবাঢ়ি গৈছে পঢ়াই দি সেই কাৰণে হেমন্ত শৰ্মাই স্কুটিও দিছে পঢ়াৰ হৈ বহুত উন্নতৰ ধৰণৰ কাম কৰি থাকে স্কুটী দিছে বহুত লেপটপ আগতে দিছিল কিমান ধৰণৰ বস্তু দি আছে আপীক এই পঢ়াৰ ক্ষেত্ৰতেই আহুঁতো বহুত সুবিধা পাইছে আমি ইমান সুবিধা নাপাইছিলোঁ সেই কাৰণে আমি মানে মেট্ৰিক ফেইল হ'ব লগা হৈছে যদি আমি ইমান সুবিধা পালো হয় কিজানি কিবা ভালকে পাছে কৰিব পাৰলো হয় সেইটো সুবিধা মোৰ ভাগ্যত নিমিলিল আৰু কি ক'ম আৰ বাপ্পাহাৰে আই হাৰে কি ক'ম আৰ এইবাৰ বহুত দুখৰ কাহিনী দেই